নৱজাত শিশুসকলক স্বাস্থ্যসন্মত পৰিৱেশ আৰু অস্বাস্থ্য অৱস্থাৰ বাবে সুস্থ কৰিবলৈ আমি প্ৰথম অৱস্থাত তেওঁলোকৰ পৰিস্কাৰ পৰিচন্নতা ধৰি আপোনাৰ কাপোৰ কানিপা ধৰি আৰু বিশেষকে তেওঁলোকৰ পৰীক্ষা বিলাক ভালকে কৰিব লাগে আৰু স্বাস্থ্যৰ প্ৰতি পৰীক্ষাতো বেছি গুৰুত্ব দিব লাগে ভেকচিন পলিঅ' আদিবোৰ দি তেওঁলোকক বেছি গুৰুত্ব দিব লাগে তাৰৰোপৰিও তেওঁলোকক প্ৰথম অৱস্থাতেই সকলো ভেকচিন দিব লাগে আৰু খাদ্যৰ প্ৰতি তেওঁলোকৰ বেছি যত্ন ল'ব লাগে